আমি আমাৰ সন্তানক বা আমাতকৈ সৰুসকলক আমি ধৰ্মীয় কিছু কথা আমি শিকাওঁ তেওঁলোকক ধৰ্মীয় গুণেৰে পৰিপুষ্ট হ'বলৈ আমি কেইটামান পৰামৰ্শ আগবঢ়াওঁ যেনে ধৰক হিংসা সত্যবাদিতা হ'বলৈ তেওঁলোকক আমি শিকাওঁ নম্ৰ ভদ্ৰ আচাৰ ব্যৱহাৰ সেইখিনি হ'ল ধৰ্মৰ গুণৰ সমষ্টি ধৰ্মীয় গুণবিলাকৰ মাজেৰে তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাত সহায় হ'ব তেওঁলোকে ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস কৰাটো আমি বিচাৰোঁ ধৰ্মীয় গুণেৰে পৰিপুষ্ট হৈ ঈশ্বৰৰ প্ৰতি ভক্তিত তেতিয়া তেওঁলোকে আনিব পাৰিব আৰু এইবিলাকো গুণ ধৰ্মীয় গুণবিলাকে তেওঁলোকৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব বা অন্যৰ প্ৰতি অশ্লীল বাক্য প্ৰয়োগ বা তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিব বয়োজেষ্ঠ্যসকলক তেওঁলোকে নম্ৰ আৰু ভদ্ৰতাৰে

গুণবিলাকে তেওঁ গুণবিলাকৰ মাজেদি তেওঁলোকে সন্মান কৰিবলৈ শিকিব গতিকে য সেই বিষয়ে আমি তেওঁলোকক শিক্ষা দি আৰু জীৱনত আগবাঢ়ি যাবলৈ এই গুণবিলাকে সহায় কৰে